অঁ বাপ কোৱা মই ইয়াতে আছোঁ বিহু আয়োজন ৰাইজৰ লগতে মিলামিলিকৈ পাতিব লাগিব আৰু আমি আনকালে আমি এই নদী পাৰতে হ'ব পা প্ৰতি বছৰে আয়োজন কৰাতে খৰি কাঠ মানে আন বছৰ যেনেকৈ পাহাৰলৈ যাওঁ এইবাৰো সেই মোৰ গাড়ীখন মাৰ্ঘেৰিটাৰ পৰা লৈ আহিম বুলি ভাবিছোঁ এইকেইদিনতে খৰি কাঠ তাৰপৰাই লৈ আহিম

অঁ ভাল কথা আৰু আমাৰ হেৰিয়েও দিম কৈছে নিতুলেও মানে ব্ৰইলাৰ পাঁচটা দিম বুলি কৈছিল ভালে হ'ব নে কি ঠিকে আছে ঠিকে আছে তেনেহ'লেতো মই ঘৰতে অলপ চব্জি খেতি কৰিছিলোঁতো মইও সেই লাই মূলা এনেকৈ আদি কৰি অলপ মানে চব্জি দিম বুলি ভাবিছোঁ আৰু সবৰে

ৰাইজৰ সহযোগত হ'লে তেনেকৈ উত্থাপন হ'ব আৰু আমাৰ এই অকমানি দোকানী যে সিও কৈছে আলু এবেগ দিম বুলি অঁ ত' বাকী বাকী খৰি পাত খৰি চৰি কটা ল'ৰাবিলাক ধৰি লওক গোটেইখিনি আগৰ নিচিনাকৈ ধৰি লওক সকলোৱে ওলাই আহিলেতো খেলটো ভালেই হ'ব খেল খেল ধেমালি আয়োজন কৰিব লাগে মিটিং এখন তাতে আলোচনা কৰিব লাগে তাতে অলপ বোৱাৰীবিলাকৰো কাবাডী চাবাডী খেল প্ৰতিযোগিতা এনেকৈ জীয়ৰীবিলাকৰ অলপ টেকেলি ভঙা খেল হয় এই টেকেলি ভঙা খেল ধৰি লওক তাৰপৰা তোমাৰ এই ওপৰত ধৰি লওক বাঁহ বান্ধি এনেকৈ মিঠাতেল সানি দিয়ে যে এই পইচা ধৰি লওক ওপৰটো হেৰি কৰি দিয়ে সেইবিলাকৰো খেল

অঁ

অঁ নাই প্ৰাইজ প্ৰাইজ মনিয়ে কৰিব লাগে প্ৰাইজ মনি বুলি ক'লেমানে সেইবিলাক আহে আৰু যোগদান দিবলৈ আৰু তাৰপৰা আৰু এটা কথা হ'ল কি মানে ভেলাঘৰটো সাজিবলৈ হ'লেই অঁ ভেলাঘৰ মানে ল'ৰাবিলাককো ক'ব লাগে বিশেষকৈ আমাৰ ভাইকণ চেতিয়াক দায়িত্ব দিব লাগে কেইজনমান ল'ৰা লৈ কাইলৈ নৰা কাটিবলৈ বাঁহ চাহ কাটি সেইদিনাখন

অঁ মোৰ গাড়ীখন যাবই টেনশ্য়ন নল'ব সেইটো আৰু তাতে এটা কথা নহয় বাপ এতিয়া মানে কি হ'ল খৰিটো বাৰু তেনেকৈ হ'ব ভেলাঘৰটো হ'ব এতিয়া বাঁহ ভেলাঘৰ সাজিবলৈ বাঁহ লাগিব বাঁহ কোনোবাই দিয়া মানুহ ওলাইছেনি অঁ অঁ মানে আমি আমি এইবাৰ ভাবিছোঁ অকণমান উন্নতকৈ পাতিম অলপমান ৰংঘৰ টাইপৰ বা এনেকুৱা তলাতল ঘৰ এনেকুৱা মানে অকণমান ডেকৰেশ্যন দি বনাব লাগে ঘৰটো আৰু মেইন গেট এখনো দিব লাগে কাৰণ খেলপথাৰ হ'ব নহ্ গতিকেলৈ গেট এখনো দিব লাগে ভালদৰে সুন্দৰভাৱে অঁ তেনেকৈ বেয়া নহয় আৰু এটা কথা হ'ল কি শুনিছা নাই এতিয়া মানে কি হ'ল মিটিংখন আমাক সম্পূৰ্ণভাৱে লাগে এতিয়া কথাটো কি হ'ল খেল ধেমালিখন ডাঙৰ হ'ব আৰু তাতে আপোনাৰ ভেলাঘৰভাগিও সুন্দৰ হৈ পৰিব লাগিব অলপ তাতে আকৌ এই নিশালৈ মানে কি হ'ল গায়ক চায়ক কিবা নিমন্ত্ৰণ কৰা হ'বনি এনেই অলপ ফূৰ্তি ফাৰ্তা কৰিবৰ কাৰণ অঁ কালেকশ্যন কৰিব লাগে

অঁ কালেকশ্য়ন অলপ মানে ওচৰে পাঁজৰে ধৰি লওক এই কণ্টেক্টাৰবিলাককো ক'ব লাগে ধৰিব লাগে এতিয়া

সবেই যদি টকা পাঁচশ এহেজাৰ বা দুহেজাৰ টকা এনেকৈ কৰি দান বৰঙণি আগবঢ়ায় আগবঢ়ালেতো ধৰি লওক মিউজিক চিষ্টেম শব্দ চা শব্দও যদি কোনোবাই দিয়ে তেনেকৈ কৰি পিনি মানে কি হ'ল অকণমান নিশালৈ মানে ধুনীয়াকৈ জাকত জিলিকাকৈ পাতিব পৰা হ'ব আৰু অঁ আৰু নাই নাই ভালেই হ'ব এই নামঘৰৰ ফালৰ পৰা ওচৰতে মানে কাৰেন্ট অলপ কেবুল অলপ লাগিব আৰু এক কইল মান সেইটো কেবুল মই দি দিম কেবুল দি টানি মানে কাৰেন্টটো টানি দিয়া হ'বতো আৰু মোৰ ঘৰতো ধৰি লওক হেলজেন লাইট আছে তাৰপৰা ইভাগে বাল্বো আছে অলপ সেইবিলাকো মই পোহৰৰ ব্যৱস্থা কাৰণে অকণমান হেৰি কৰি দিম ৰাইজক

সেইটো সেইটো বেয়া নহয় আমাৰ এতিয়া নামগৃহতে ধৰি লওক পানী ৰাখিব পৰা যে যতনকেইটা ডাঙৰ ডাঙৰ চিনটেক্স আপোনাৰ পাঁচশ লিটাৰৰ চিনটেক্স আছেতো তাৰে যদি তিনিটামানত যদি আমি ষ্টক কৰি লওঁ ত' টেনশ্য়ন নাই

পালেহি পালেহি অতি সোনকালে আমি এইবিলাক কাম কৰিবই লাগে আগবাঢ়িবই লাগে ইপিনে মানে কি হ'ল আমাৰ যদি অকণমান জাকত জিলিকাকৈ গাঁওখনত মানে আমিখিনিয়ে যদি ভালদৰে পাতোঁ বুলি ভাবোঁ ভোগালী বি ভোগালী বিহু উপলক্ষে গতিকেলৈ মাঘৰ বিহুটো আৰু ভোগালী বিহু হিচাপে আমি ধৰোঁ নহয় জানো আমি ভালদৰে উদযাপন কৰিলে ভাল লাগিব সেইখিনিয়ে হ'ব হা আই আই বাপ আই আই বাপ ক'বলৈ নাই সৰু ল'ৰা ক'বলৈ নাই মানে গোটেইখিনি আমাৰ ইয়াত আমাৰ গাঁৱত যিমান প্ৰাথমিকৰ ভকত আছে ওচৰে পাঁজৰে যিখিনি সামৰি লৈছোঁ গোটেইখনকে সমানে নিমন্ত্ৰণ দিম সকলোৱে দান বৰঙণি কিবা এটা আগবঢ়াওক অঁ অকল অকল বাপসকলৰ ফালে নহ'ব সকলো কি হয় সেইখিনি কাম আমি অকল কেইজনমানে সমাধান কৰিব নোৱাৰিম গতিকেলৈ মানে কি হ'ল আইসকলকো ক'ম গোটেইখনে মানে লাগি ভাগি ধৰি লওক সহায় সহযোগ কৰি গোটেই গাঁৱৰ জ্ঞাতিয়ে ভালকৈ যদি বিহুভাগি পৰিচালনা কৰোঁ ভাল লাগিব আগলৈকে ধৰি লওক আমাৰ এটা একতা মিলাপ্ৰীতি থাকিব সেইটো কাৰণে মানে ধৰি লওক এইবিলাক উৎসৱ ৰাজহুৱাভাৱে সমানভাৱে মিলাপ্ৰীতিভাৱে পাতি গ'লে আমাৰ আগলৈও ভাল লাগে আৰু

এতিয়া বৰ্তমান মই ঘৰতে আছোঁ অঁ এতিয়া প্ৰায় তেনেহ'লে মই সন্ধিয়া সময়ত আৰু এঘণ্টামান পিছত ওলাই যাম আৰু বন্তি চন্তি জ্বলাই ত' তেনেহ'লে গধূলিয়ে লগ হ'ম আমাৰ ভাইকন আতা মিথু আতাই নিতুল বাপ দীপক বাপ সকলোকে ফোন এটা কৰি জনাব লাগে গোটেইখিনি আহি লগ হ'ম তিনিআলিতে নহ্

আলোচনা কৰি পিনি মানে গোটেইখনে আৰু সন্মত এটা হ'ব লাগিব আৰু বোলে ৰাইজে নখ জোকাৰিলে নৈ বয় হয় হয় হয় সবেই যদি হাতে কামে ওলাই যাওঁ কিমান দেৰি লাগিছেনো সবেই এপদ এপদকৈ কাম কৰি আগবঢ়াই গ'লে মানে বেছি দিন নালাগে আৰু অঁ মই মিটিং প্ৰচিডিং আকাৰে কৰিব লাগে বস্তুটো ধুনীয়াকৈ সবকে দায়িত্ব নিজৰ নিজৰ দায়িত্ব দি দিব লাগে কোনোবাই ধৰি লওক খৰি কাঠত থাকিব কোনোবাই হেৰি পাতত থাকিব কোনোবাই পানী যোগানত থাকিব কোনোবাই ভেলাঘৰৰ দায়িত্বত থাকিব এনেকৈ মানে স সকলোকে দায়িত্ব ভাগ কৰি দিলে মানে ভাল হ'ব আৰু বেছিকে গটাব লাগিব আৰু আমাৰ যিটো মানে হেৰিটো ভেলাঘৰ ভেলাঘৰ ভাগিও বিশেষকৈ মানে বৰ ধুনীয়া মানে জাকত জিলিকা কৰিব লাগে

ডেকৰেশ্যনটো ভালকৈ দিব লাগে

অঁ যা হয় আৰু আৰু তাৰপিছতে এতিয়া মানে যে আমাৰ এই লোকেল লোকেল গায়ক কিছুমান নিমন্ত্ৰণ দিয়া হ'বনি

আমাৰ আমাৰ এই গেলেকীৰে ধৰি লওক প্ৰমোদাহঁতক ধৰি লওক আমাৰ আমাৰ লোকেল ধৰি লওক মাধৱমণিহঁত এনেকৈ কেইজনমান

অঁ অঁ অকলে দিগদাৰ আহিব এই আমাৰ আমাৰ আমাৰ কইলাৰ কন্টেক্টাৰ যেনেকৈ নন্দেশ্বৰ এই নন্দেশ্বৰহঁতক সিহঁতকো ধৰিব লাগে অলপ চলপ মানে ক কন্টেক্টাৰবিলাকক বলক অলপ অলপ দিয়া আমাৰ গাঁৱৰ ল'ৰাখিনিকে অলপ সহায় সহযোগ জনোৱা নিদিব জানো দিব নহয় ক'লে

অঁ অঁ হয় নাই এভাগি এভাগি গোহাৰি এভাগি দিওঁ তাৰ উপৰিও চিঠি এভাগিও দিব লাগে তাৰপৰা মানে কি হ'ল আমাৰ এই কেম্পততো ধৰি লওক লাগে আমাৰ যিটো কেম্প কেম্পতো এখন এখন দিব লাগে তেওঁলোকেও আহক

হয়

অঁ অঁ

হয় হয় তেতিয়া মানে কি হ'ল সকলোৱে যদি মানে নিজৰ নিজৰ কামত নিজে নিজে আগবাঢ়ে সকলোভাগে ভালভাৱে কামখিনি আগবঢ়াই নিওঁ বুলি ভাবে ত' ধুনীয়া হ'ব আগৰ এতিয়া পুৰণা সম্পাদক আমাৰ যিটো হেৰিয়াৰ মেজ মেজি ঘৰৰ আমাৰ মানে ধৰি লওক ভোজ এটা আমাৰতো কমিটি এখন আছিল নহ্ তাৰপৰা আমাৰ আৰু প পবিত্ৰকো মাতিব লাগিব পবিত্ৰও আগতে আছিল

আৰু বিশেষকৈ বুইছা আমাৰ অসমীয়াৰ প্ৰকৃত এতিয়া নিজৰ ধৰি লওক খানাটো খানাটো এতিয়া কি গাহৰিয়ে হবনে নে কেনেধৰণে মানে মাছে তুলিম মেলি ভাবিছা ভোজটো হ'লেও হ'লেও পায় আমাৰ

হয় হয় বিশেষকৈ আমাৰ আহোম আমাৰ আহোমৰ মানে কি হ'ল গাহৰিটো ভাল লাগে নহ্ নিজকে অসমীয়া এটা লাগে আৰু গতিকেলৈ গাহৰিও দহ কিলোমান ধৰিব লাগে তাৰমানে কি হয় সকলোৱেতো গাহৰি নাখায় কোনোবাই ব্ৰইলাৰ খাব কোনোবাই মাছ খাব মাছ ব্ৰইলাৰ গাহৰি গোটেই তিনিটা বস্তুটো মিলাই দিব লাগে আৰু মিলাই মানে এক্সট্ৰা এক্সট্ৰা বনাব লাগে কোনোবাই একো নোখোৱা হ'ব ধৰি লওক কণী তাৰ কাৰণেটো কণী ডিম অলপো আনিব লাগিব তুমি গাটো তিয়াই লোৱা মই গা তিয়ালোঁ বাৰু তিয়াই মেলি এতিয়া নামঘৰত সোমাওঁ বন্তিগছি জ্বলাওঁ লাহেকৈ ওলাম আমাৰ আমাৰ আতাসকলকো ফোন এটা কৰি দিব লাগিব সকলোকে মোক অঁ মই ভাইকণ আতাক মই ফোন কৰি জনাই দিম মিঠু আতাক তুমি দীপক বাপহঁতক কৈ দিবা অঁ ঠিক আছে ত' তেনেহ'লে শুনা আকৌ হেৰি নহয় তেনেহ'লে এইটো কি কয় এই কথাখিনি এতিয়া আমাৰ এই অকণমানি দোকানৰ তিনিআলিতেনে নামগৃহলৈকে আহিবলৈ ক'ব নামঘৰৰ ওচৰতে ভাল হ'ব নহ্ গোটেইকেইজন একেলগতে লগ খাম

কাইলৈ অঁ মৰাণৰ সোণটিলৈ আমাৰ সোনটি বাপো আছে ৰাজু বাপো আছে অঁ বেয়া হ'ব বেয়া হ'ব তেনেহ'লে ঠিক আছে আজিলৈ ৰাখোঁ মইও ওলাই গৈছোঁ নহ্ ঠিক আছে ঠিক আছে অঁ অঁ